মই যিটো ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছোঁ সেই ব্যৱসায়টোত মই দহ পোন্ধৰজন মানুহ সংস্থাপন দিব পাৰিছোঁ আৰু মোক দেখি বেলেগেও ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছে আৰু মই দহ পোন্ধৰজনক সংস্থাপন দি নিবনুৱা সমস্যা সমাধান কৰিব পাৰিছোঁ বুলি নিজকে ধাৰণা কৰিছোঁ